মই কৰা আটাইতকৈ দুসাহসিক ভ্ৰমণটো বুলি ক'বলৈ গ'লে মই গৈছিলোঁ অৰুণাচলৰ এবাৰ পাহাৰৰ ঠাইলৈ য'ত কোনো ধৰণৰ অহা যোৱা নাছিলে তেনেদৰে আমি গৈছিলোঁ তিনিজন বন্ধু তিনিজন বন্ধু গৈছিলোঁ তাৰে আমি দহদিনৰ ম কেম্পিঙলৈ গৈছিলোঁ অন জংঘল ঠাইত কোনো ধৰণৰ লাইট নাই পোহৰ নাই কেম্পিং কৰিছিলোঁ তাতে আটাইতকৈ ৰোমাঞ্চকৰ হৈ পৰিছিলে বুলি ক'বলৈ গ'লে সেইদিনাখন ৰাতি মানে একদম অন্ধকাৰ কোনো ধৰণৰ পোহৰ নাই তেনেকৈ আমি কেম্পিং কৰিছিলোঁ খোৱা বোৱা শেষ হৈ গৈছিলে আমি চন তিনিজন বন্ধু আছিলোঁ তাৰে এজন মানে বাহিৰলৈ যাও বুলি হঠাত হেৰাই গ'ল আমি তেতিয়া বিচাৰিছোঁ ক'ত গ'ল কি কৰিলোঁ কেনেকৈ কৰোঁ লাইটৰ পোহৰ বুলি ক'বলৈ ফোনটোৱে আছিলে যি চাৰ্জো কম তাতে আমি দুজনে ওলাই গৈছোঁ সেই সিপিনে গৈছে মই ইপিনে গৈছোঁ দুইজনে বিচাৰিছোঁ চিঞৰিছোঁ চিঞৰিছোঁ কিন্তু নাই কোনো সাৰ সুৰ নাই তাতে ৰাতি আন্ধাৰ চৰাই কীৰ কীৰ শব্দ আমি গৈছোঁ গৈছোঁ শেষত শেষত এখন নদীৰ কিনাৰত তাইক আমি থিয় হৈ থকা দেখিছোঁ থিয় হৈ থকা দেখিছোঁ ওচৰত কোনো নাই তেনেকৈ গছ ডাঙৰ ডাঙৰ গছ সেই আমি মাতিলো ঐ কি কৰিছ তেনেকৈ তাৰপৰা সি নাই ঘূৰি চাব পৰা নাই আমি ওচৰত গৈ তাক জোকাৰিছোঁ কিন্তু তাৰ কোনো সাৰ সুৰ নাই শেষত আমি তাক দাঙি আনিছোঁ শেষত কেম্প কেম্পলৈ আহি মেলি যেতিয়া ৰাতি পুৱালে তেতিয়া তাৰ সাৰ চেঞ্চটো আহিছে আৰু তেনেকৈ অতি ৰোমাঞ্চকৰ কাহিনী